মই ভ্ৰমণ কৰা পুথিভঁৰাল বুলি ক'বলৈ হ'লে আমাৰ গাঁও ওচৰতে থকা এটা পুথিভঁৰাল আছে সেই পুথিভঁৰালটোলৈ মই প্ৰায়ে গৈ থাকোঁ আৰু সেই পুথিভঁৰালটোত বিভিন্ন ধৰণৰ কিতাপেৰে ভৰপূৰ হৈ আছে আৰু সেই পুথিভঁৰালটোত থকা প্ৰায় সংখ্যক কিতাপ যেনে সাধুকথা উপন্যাস আদি কিতাপ মই পঢ়িছোঁ তাত থকা সকলো কিতাপৰে কিছুমান কিতাপ মই মোৰ ঘৰত আনিও পঢ়োঁ তাত হ'লেও পঢ়োঁ আৰু ব্যক্তিগতভাৱে মোৰ ঘৰতো এটা পুঠিভঁৰাল আছে সেই পুথিভঁৰালটোতো বিভিন্ন ধৰণৰ কিতাপেৰে ভৰপূৰ যদিও যথেষ্ট ডাঙৰ নহয় সেই পুথিভঁৰালটো তথাপিও যিমানখিনি প্ৰয়োজনীয় কিতাপ আছে মই তাত সংৰক্ষণ কৰি ৰাখিছোঁ যাতে মোৰ ভৱিষ্যতে প্ৰয়োজন হ'লে মই তাৰপৰা উলিয়াই নি পঢ়িব পাৰোঁ আৰু আজৰি সময়ততো মই প্ৰায়েই মই পুথিভঁৰালতেই পাৰ কৰোঁ সময় ভৱিষ্যতৰ এটা সপোন আছে পুথিভঁৰাল খোলাৰ সেই পুথিভঁৰালটোত যাতে সকলো ধৰণৰ কিতাপেৰে ভৰপূৰ কৰি ৰাখিব পাৰোঁ সেই সেই পুথিভঁৰালটোৰ কিতাপেৰে যাতে সকলো গাঁৱৰপৰা আদি কৰি সকলো ল'ৰা ছোৱালীয়ে যাতে পঢ়ি উপকৃত হ'ব পাৰে তাৰবাবে মোৰ এটা সপোন আছে আৰু বিভিন্ন ধৰণৰ ল'ৰা ছোৱালীয়ে কিতাপ কিনিব নোৱাৰে কিতাপ কিনাৰ অসুবিধাত তেওঁলোকে পঢ়া সামৰিব লগা হয় তাৰবাবে মই সেই ব্যৱস্থা কৰিম বুলি ভাবিছোঁ যাতে পুথিভঁৰাললৈ আহি সকলো ল'ৰা ছোৱালীয়ে নিজৰ প্ৰয়োজনীয় বস্তু প্ৰয়োজনীয় সমলখিনি লৈ আগবাঢ়ি যাব পাৰে ভৱিষ্যতে নিজৰ সপোন পূৰণ কৰিব পাৰে তাৰবাবে মই পুথিভঁৰাল খোলাৰ এটা সপোন দেখিছোঁ